মই খাই ভাল পোৱা প্ৰিয় খাদ্য ভাত আমি ভাত জলপান যেনে দৈ চিৰা আদি আৰু বৰা চাউল কোমল চাউল তেনেকৈ চব খাই ভাল পাওঁ ভাতৰ লগত আমি যেনে কোমোৰা হাঁহ খাই ভাল পাওঁ মাছ খাই ভাল পাওঁ টেঙা আৰু কাজিনেমু গোলনেমু ভাতৰ লগত চেপি আমি খাই ভাল পাওঁ দাইলত চেপি খাওঁ আৰু ঔটেঙা তেনেকৈ চব আমি ভাতৰ লগত খাই ভাল পাওঁ আৰু টেঙা আমি পথাৰতো খাওঁ ৰবাব টেঙা দুপৰীয়া পথাৰত খোৱা হয় ভাতৰ লগত দুপৰীয়া পথাৰত টেঙা খোৱা হয় কাজিনেমু গোলনেমু তেনেকৈ নি আমি পথাৰত দুপৰীয়া ধান দোৱা তলিত খোৱা হয় আৰু ভাত যেনে পথাৰত ৰবাব টেঙা খোৱা হয় যেনে ৰবাব টেঙা চুকা টেঙা জোল টেঙা তেনেকৈ চব টেঙা নি আমি যেনে লগ বন্ধু গোট খাই চাৰি পাঁচজনী গোট খাই আমি দুপৰীয়া ৰ'দত বহি টেঙা খাওঁ টেঙা খাই ভাল পাওঁ